হেল্ল' অঁ কি কৰি আছ মই এই সৰজু বৰাই কৈছোঁ এইয়া বৰাজুলি অঁ কিবা কথা অঁ মোক বস্তু এটা দৰকাৰ হৈছিলে আছেনে আছেনে বাৰু এই তামোল তামোল লাগিছিলে মোৰ কিবা সকাম এটা অঁ সকাম এটা আছে তাকে মানে কেনেকুৱা অঁ তামোল গছ নাই তামোল কেনেকুৱা কেনেকুৱা দাম মই কেজিকৈ দিলেও হ'ব পোণ হিচাপে দিলেও হ'ব যেনেকৈ দিয়ে অঁ তাৰপিছত কেজি অঁ কা তামোলটো মানে টান হৈছেগৈনে তামোলটো অঁ এটা আগতীয়া তামোলো আছে পকে দেই এইটো টাইমত সেইটো তামোল পালে ভাল আছিলে অঁ শ্বিলঙীয়া তামোল কিছুমানৰ ঘৰত আছে আমাৰ ইয়াতো আছেনে বাৰু সেইটো তামোল অঁ হ'ব বাৰু এইটো হ'লেও হ'ব খালী অলপ টান লাগে দেই ডাঙৰ চা অঁ চাইজ চাইজটো ডাঙৰ অকণমান লাগিব মোক চাৰি কেজিমান লাগে অঁ দামটো অকণমান কম বেছ কৰিব আৰু অঁ বৃহস্পতিবাৰলৈ লাগে অঁ বৃহস্পতিবাৰলৈ লাগে মোক মোৰ ল'ৰাটোক পঠিয়াই দিম তাক দিলেই হ'ব মই পইচা অঁ হ'ব বাৰু অঁ অঁ হ'ব হ'ব দিয়া দিয়া হ'ব ৰাখো আৰু হাঁ অঁ খালী ৰেডি কৰি ৰাখিব পঠিয়াই দিম